হয় মই গাৰ্ডেনিং কৰি ভাল পাওঁ মোৰ এখন সৰুকৈ বাগিচাও আছে মই য'ত যিমান ফুল পাওঁ তাৰপৰাই সংগ্ৰহ কৰোঁ কাৰোবাৰ ঘৰত গৈ ফুল দেখি দেখা পালেই মই লৈ আহোঁ তাৰ ভিতৰত মই গোলাপ ফুল বহুত ভাল পাওঁ মোৰ বিভিন্ন প্ৰকাৰৰ ৰঙৰ গোলাপ ফুল আছে বগা গোলাপ গোলপীয়া ৰঙা গোলাপ হালধীয়া গোলাপ পাঁচ পাঁচ প্ৰকাৰৰ গোলাপ আছে আমাৰ মোৰ বাগিচাখনত যিহেতু গোলাপ মোৰ প্ৰিয় তাৰ উপৰি কেইজোপামান পাত গছো আছে পাত পাত পাত ফুলৰ গছো আছো আছে সেইকেইজোপা বেছি লালন পালন নকৰিলেও লহপহকৈ বাঢ়িছে এতিয়া মোৰ ঘৰখনৰ পৰিৱেশৰ কথা যিয়েই আহে তেওঁ কয় বৰ ধুনীয়া হৈছে হেনো বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই তিনিজোপা ফুল ৰুইছোঁ তাৰ ভিতৰত আছে তগৰ নাহৰ আৰু এজোপা শেৱালি ফুলো আছে শেৱালি ফুলৰ গোন্ধটো বৰ ভাল লাগে মোৰ সেইকাৰণে শেৱালি ফুলটো মই ৰুই থৈছোঁ মোৰ ঘৰৰ পৰিৱেশটো সেউজীয়াই হৈছে কৃষ্ণচূড়াৰৰ গছ এডালো মোৰ ঘৰতেই আছে কৃষ্ণচূড়াৰৰ ৰং মোৰ বৰ প্ৰিয়